খাদ্য অধিক সময়ৰ বাবে গৰম কৰি ৰেষ্টোৰেণ্টত যেতিয়া মানে অৰ্ডাৰ দিয়া হয় তেতিয়া মানে যিটো মানে লৈ অহা হয় তেওঁ মানে লৈ অহাৰ টাইমখিনিত মানে কম ভাগ মানে খাদ্যখিনি গৰম হৈ থাকে আৰু যেতিয়া আমাৰ খাদ্যখিনি মানে ঠাণ্ডা হৈ যায় তো সেই খাদ্যখিনি খাবলৈ বহুতো মানে অসুবিধাৰ সৃষ্টি হয় বা আপোনাৰ মানে ঠাণ্ডা দিন খাব অলপ মান টান পায় যিটো মানে মানে ইটো আম অকল আমি বুলি নহয় বহুত মানুহেইতো মানে এইটো প্ৰব্লেম ফেচ কৰিব লাগে চ' যিখিনি মানে অৰ্ডাৰ ডেলিভাৰী কৰা হয় তো সেইখিনি খাদ্যসমূহ যাতে সময়ত সময়ত আৰু সঠিকভাৱে বস্তুখিনি হোটেলৰ কৰ্মচাৰীয়ে আনিব পাৰে বা আপোনাৰ গৰমভাৱে আনিব পাৰে তো তেনেধৰণৰ কিছুমান স্কপ মানে ফিচাৰ্চ ৰাখিব লাগে যিটো মানে বহুত সহায়কাৰী হ'ব পিছলৈকে বা যিকোনো সময়ৰ কাৰণে ভাল হয় এনেকৈ মানে কিছুমান কাম কৰাৰ বহুত সুবিধা হয় বা যিকোনো পেকেজিং খাদ্য ডেলিভাৰী কৰাৰ বাবে কিন্তু খাদ্য গৰম হৈ নাথাকে চ' এই ৰেষ্টোৰেণ্টৰ সঠিকভাৱে মানে পেকেজিং ব্যৱহাৰ কৰিব বেগখন আপোনাৰ মানে পলিথিন হ'ব নোৱাৰিব কাৰণ কিয় বেছি গৰম হৈ থাকিলে সেই পলিথিনটো আপোনাৰ গেলি যোৱা অৰ্থাৎ মানে পিঘলি যোৱাৰ মানে চাঞ্চ থাকে সম্ভৱ হৈ থাকে টেমা অৰ্থাৎ মানে আপোনাৰ গ্লাছৰ টেমা ইউজ কৰিব নোৱাৰে চ' প্লাষ্টিকৰো নোৱাৰে চ' কিছুমান হাৰ্ড প্লাষ্টিক বোলা বস্তু এটা আছে তো সেই প্লাষ্টিকটোৰ দ্বাৰাই আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যিটো ফলত আমাৰ গৰম বস্তুখিনি গৰম গৈ থাকিব সহায় কৰিব অৰ্থাৎ টেমা বেগ বেগ যিকোনো ধৰণৰ আপোনাৰ বেগখন বেগখন আপোনাৰ ফৰ্মেল টাইপ হ'ব লাগিব চ' যেনেকুৱা প্লাষ্টিক নহয় বা নহয় যিকোনো মানে নৰ্মেল টাইপ বেগ এখন আনিব লাগিব খুব প্ৰয়োজন হয় চ' তেনেকৈয়ে মানে বেগখনৰ মানে বহুত সঠিকভাৱে ব্যৱহাৰ কৰিলে ভাল লগা হয় কিন্তু এনেকৈ মানে গৰম ব্যৱহাৰটো মানে খাদ্যৰ ব্যৱস্থাটো ৰেষ্টোৰেণ্টৰ খানা হয়